অঁ ক' ভালেই দে তোৰ এই হ'ব দে তোৰ যা কি হ'ল খা খবৰ নাইকিয়া হ'ল দেখোন হয় হয় নাই ক'ৰ নো গলোঁ মই বিয়া চিয়া পাতি কামত দায়িত্বভাৰ লৈ ললোঁ আৰু

ভাল ভাল চবৰে ভাল তহঁতৰ

অঁ পাৰি কণ্টেক্ট কৰ চবকে যাম যাম যাম কি কি আৰু ধৰ এদিন চুটি লৈ ল'ম আৰু কি খতি আছে দেওবাৰ দিন এটাত বা হয় হয় চবকে যা যোগাৰ কৰ আকৌ ফোন চোন কৰ খা খবৰ ল আৰু চবৰে মোৰ তাতটো ফোন নম্বৰ নাই না যাৰ যাৰ আছে চবকে কৈ দিম তয়ো ক' এই হয় নেকি আৰু ভাল হ'ব অঁ সেইকাৰণে হেৰিতে হৈ যাব চবকে অঁ ঠিক আছে কি খুৱাবি পাৰ্টিত কি খাম আৰু তাত মেন্যু চাবগৈ লাগিব ন আৰু একদম দামী যিটো তাত মানে ক'ৰবাত ফেমাচ আৰু সেইটো খাম মানে তাত ৰাইজে খাই যিটো বেছি ভাল পায় আৰু

অঁ ময়ো শুনিছোঁ মাজতে এই আমাৰ লগৰ উজ্জ্বলে কৈছিলে সি গৈ আহিছে বোলে ভাল বুলিয়ে কৈছে তাকে অঁ তাকে ওলা মইতো মই ভাবিছিলোৱে আজি তোক ফোন কৰিম বুলি কাৰণে ওলাই কৰি যাবৰ কাৰণে তই ফোন কৰিলি ভালে হ'ল এই ডিউটিৰ পৰা আহি পাওঁ অঁ নাই মই কামৰ পৰা আহি দেৰি হৈ যায় যে এলাহ লাগে আৰু সেইটো কাৰণে থাকি যায় এবাৰ নিজৰ কৰি চা গম পাই যাবি অঁ বাকী বাইছ তাৰিখে যাম ন

অঁ দে হ'ব দে